অঁ অঁ হেল্ল' দাদা অঁ আমি অঁ অঁ স্কু ড্ৰাইভাৰটো আনিছিলোঁ যে অঁ অঁ হয় হয় তাৰমানে এইটো আনিছিলোঁ আনিটো নট এটা পকাই নটটো ভাগি গ'ল তাৰপিছত তাৰমানে ইমান ভাল নহৈছিলে অঁ মই গম পাইছিলোঁ চাওঁতে গম পাইছিলোঁ বাৰু অঁ হ'লে আও কাম চলাব কাৰণে অঁ এইটো ভাগিলেই বাৰু আৰু এখন দোকানত সুধিছিলো মানে তাততো ৰেটটো অলপ কম বুলি তাৰপিছত তাত ৰেটটো কম আছে এইটো আপুনিটো বেছি ল'লে বেছি ল'লে অঁ তাৰপিছত আপোনাৰ বাকীকেইটা চাইছিলোঁ মানে ইমান ভাল নহয় আপুনি মানে অলপ ভাল কোৱালিটিও আনিবচোন ভাল কোৱালটি আনিব সেইখিন এই যিটো মই আনিছিলোঁ কোৱালটি এইটো ভাল নহয় মানে ঠিক আছে বেলেগ কোৱালিটি ভাল আনিব